প্ৰিয় কিতাপ বুলি ক'লে কিতাপ পঢ়িছোঁ বিভিন্ন ধৰণৰ কিতাপ পঢ়িছোঁ তাৰপিছত তাৰ ভিতৰত আমাৰ অসমীয়া এখন কিতাপ আছে অসমীত যাৰ হেৰাল সীমা সেইখন কিতাপ হয়তো

মানে এখন চিনেমা চাই থকাৰ দৰে লাগে আৰু সেই কিতাপখন পঢ়িলে গতিকে ইমান কাল্পনিক ভাৱে এটা চৰিত্ৰ উপস্থাপন কৰিছে আৰু গোটেইখন চিনেমাৰ দৰেই লাগে আমি কিজানি এখন চিনেমাহে চাই আছোঁ গতিকে সেই কিতাপখন যদি কোনোবাই চিনেমা আকাৰেও যদি বনালে হয় আমাৰ অসীমত যাৰ হেৰাল সীমা হয়তো বাহুবলীৰ লগতো প্ৰতিযোগিতাত নামিব পাৰিলে হয় কিন্তু যিয়ে নহওক কিতাপখন খুব ভাল আছিল কাঞ্চন বৰুৱাৰ আছিলে চলচ্চিত্ৰ বা চিভি টিভি অনুষ্ঠান বিভিন্ন ধৰণৰ চাওঁ বিশেষকৈ এমাজন প্ৰাইমত যিটো পঞ্চায়ত চিৰিজ আহিছিল সেই পঞ্চায়ত চিৰিজত আমি

চেষ্টা চলাই আছিল সেইবিলাকো আমি দেখিবলৈ পাইছিলোঁ তাৰ কাহিনী পৰিচালনা খুব ভাল আছিল গতিকে তেনেকুৱা ধৰণৰ আমি যদি টিভিৰ কিছুমান অনুষ্ঠান আছে সেই অনুষ্ঠানবোৰ চাই আমি নিজেও শিকিব পাৰোঁঁ বা বিশেষকৈ নিউজ হওক বা টক শ্ব' হওক সেইবিলাক চলে কিন্তু বিভিন্ন ধৰণৰ সমস্যাৰ বিষয়ে আলোচনা হয়

গতিকে তেনেকুৱা অনুষ্ঠান চাব লাগে সকলোৱে চালে ভাল বিভিন্ন ধৰণৰ সহায়ো হয় আমি শিকিব পাৰোঁ টিভিৰ জৰিয়তে আমি নানা কথা বা বাতৰি চাতৰি আমি জানিব পাৰোঁ তাৰ লগতে ভাল কিতাপে আমাক জ্ঞান দিয়ে আৰু এখন কিতাপ আছিল ৰবীন শৰ্মাৰ আপোনাৰ হু ইউল ক্ৰাই হুৱেন ইউ ডাই সেইখন কিতাপত মানুহৰ জীৱনৰ মানে ৰাতিপুৱা উঠাৰ পৰা ৰাতি শোৱালৈকে আমি কেনেকুৱা ধৰণে চলিব লাগে বা পৰিয়াল সমাজ তাৰপিছত